এতিয়া চিকিৎসকৰ মানে সম সমস্যা ধৰক এতিয়া আমাৰ যেনিবা গাঁৱত ভালেই ইমান বেয়া নহয় কম খৰচতে ধৰ এতিয়া হস্পিটেললৈ বেমাৰ আজাৰ দেখুৱাই মেলি আহো যেনিবা কম খৰচতে হয় ভালেই চহৰতকৈ যেনিবা এতিয়া চহৰত গ'লে মানে বেমাৰ দেখুৱাবলৈ হ'লেও বহুত পইচা পাতিও লাগিব তেনেকুৱা সুবিধাও লাগিব ধৰ ধৰক এতিয়া এই পিনে আকৌ আমাৰ গাঁৱত আৰু অলপ দিগদাৰ আৰু এইবোৰ ৰাস্তা পদূলি এতিয়া বাৰিষা বতৰত মানে এইবোৰ গাড়ী মটৰ এম্বুলেন্স কিবা সোমাবলৈও দিগদাৰ হয় সেয়াই আৰু মানে অলপ দিগদাৰ আৰু বাকী চহৰতকৈ মানে এতিয়া চিকিৎসকৰ মানে ধৰ আমাৰ গাঁৱৰ চিকি মানে হস্পিতেলো ভালেই যেনিবা আৰু কমটি খৰচতে যেনিবা বেমাৰ দেখাই মেলি আহিব পৰা হয় ডক্তৰ নাৰ্ছবোৰো যেনিবা যোৱাৰ লগে লগে ক'লে চাই দিয়েই যেনিবা বেয়া বুলি ক'ব নোৱাৰি ভালেই বাৰু খালি আৰু অলপ ৰাস্তা পদূ মানে বেয়া দেখিয়ে আৰু এম্বুলেন্স এতিয়া ফটলে বিপদ হ'লে আহিবও নোৱাৰে ফটলে সোমাই মানে গাড়ী গাড়ী মটৰে ৰাস্তাৰ কাৰণে সেইটোৱেই আৰু মানে চহৰতকৈ আৰু গাঁৱত অলপ দিগদাৰ আৰু ধৰক এতিয়া চহৰত এতিয়া গাড়ী মটৰ বেছি আকৌ এবোৰ মানে বেমাৰ যাৰ নিবলৈ এতিয়া চহৰত বেছি দূৰ হৈ যায় আমাৰ দুখীয়া মানুহ কাৰণে ধৰক এতিয়া ওচৰৰ এতিয়া হস্পিটেলত গ'লে সোনকালে গৈ পোৱা হয় আকৌ দেখাই মেলি যেনিবা দৰৱ পাতি লৈ মেলিও অহা হয় যাতে ভাল নহ'লেও যেনিবা লাহে লাহেকৈ এতিয়া ঔষধ পাতি খায় লাহে লাহেকৈ ভাল হয় আৰু ইমান বেয়া বুলিও যেনিবা ক'ব নোৱাৰি আৰু সেয়াই